অসমৰ গ্ৰাম্য অঞ্চলত সংবাদ মাধ্যমে বিভিন্ন নিয়োগৰ কাৰ্যক্ৰমৰ জৰিয়তে স্থানীয় অৰ্থনীতিক কেনেদৰে সহায় কৰিছে অৰিহণা যোগাইছে স্থানীয় অৰ্থনীতি মানে যিসকল নিবনুৱা বা গাঁৱৰ কৃষিজীৱী ব্যক্তি তেখেতসকলে এটা খেতি কৃষিজীৱীৰ বিষয়ৰ ওপৰত চৰ্চা কৰি তেওঁলোকে যেনেধৰণে নিবনুৱা সমস্যাৰ সমাধান কৰাৰ প্ৰক্ৰিয়া লয় সেই বিষয়বস্তুবোৰ যে বেতিয়নী কাকতি গাঁৱৰপৰাই হওক বা অন্যান্য গাঁৱৰপৰাই হওক মিডিয়াৰ যোগেদি গোটেই বিশ্বত প্ৰচাৰ কৰাৰ এটা চিন্তা চৰ্চা কৰে আৰু গাঁও অঞ্চলত যেনেধৰণে বহুতো মহিলা গোট আছে বা বিভিন্ন ধৰণৰ শিপিনী আছে বা কৃষক আছে তেওঁলোকো ঠিক তেনেধৰণে তেওঁলোকৰ কৃষি কৰ্মৰপৰা জীৱিকা অৰ্জন কৰি যেনেধৰণে স্বাৱলম্বী হোৱাৰ এটা চেষ্টা কৰে আৰু সেই স্বাৱলম্বীৰদ্বাৰাই নিবনুৱা সমস্যাৰ সমাধান হয় বা শিক্ষিত পঢ়া শুনা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো সেই দিশবিলাকৰপৰা সহায় হয় আৰু সেই সহায়বিলাকৰ বিষয়ে যেনেকৈ আমাৰ সংবাদ মাধ্যম মিডিয়াৰদ্বাৰা প্ৰচাৰ মাধ্যমলৈ বস্তুটো প্ৰচাৰ কৰা হয় তেতিয়া মানে এই বিষয়বস্তুবিলাক গাঁও অঞ্চলৰ সকলো যুৱক যুৱতী বয়বৃদ্ধ সকলোৱে এই কৰ্মকত কৰ্মকাৰ্যবিলাকত নিজৰ আগ্ৰহ লৈ সকলো কাম কৰিবলৈ তেওঁ আগবাঢ়ি যোৱাৰ চেষ্টা কৰে আৰু এই যিবিলাক গাঁৱত আমাৰ কৃষিজীৱী ব্যক্তি বা গাঁৱত কিছুমান আমাৰ খনিকৰ যে সজা পৰা কৰে তেওঁলোকেও ঠিক তেনেধৰণে এই বস্তুবিলাক মিডিয়াৰ যোগেদি প্ৰচাৰ কৰাৰ এটা চেষ্টা কৰে তেওঁ যিহেতু গাঁও অঞ্চলৰ বহু ভিতৰুৱা জেগাত থাকে তেওঁ এজন খনিকৰ হয়েইনে নহয়েইনে তেওঁ সেই বিষয়টো নিজেহে বুজি পায় কিন্তু যেতিয়া মিডিয়াৰ যোগেদি এই বিষয়বস্তুবিলাক প্ৰচাৰ হয় তেতিয়া গম পোৱা হয় যে ব্যক্তিজন এজন ভাল মানে খনিকৰ হয় তেখেতৰ প্ৰকৃততে তেওঁলোকৰ হাতৰ বিদ্যা নিজে অৰ্জন কৰি তেওঁ এজন খনিকৰৰ নাম মানে অৰ্জন কৰাৰ এটা মিডিয়াৰ যোগেদি সুবিধা পাইছে বা বিভিন্নজনে এই বিষয়টো জানিবও পাৰিছে ঠিক তেনেধৰণে আমাৰ গাঁও অঞ্চলত সৰু সৰু যুৱক যুৱতীসকলে বা শিশুসকলেও ঠিক তেনেধৰণে কিছুমান নৃত্য গীত খেলা ধূলা এইবিলাকতো আগবাঢ়ি যাবলৈ চেষ্টা কৰে আৰু যিহেতু তেওঁলোকে এই খেলা ধূলাবিলাকত আগবাঢ়ি যোৱাৰ এটা চেষ্টা কৰে কিন্তু যদিও খেলা ধূলা কৰি থাকে তেওঁলোকে যে গাঁও অঞ্চলত যে এটা খেলা ধূলা হৈ আছে সেইটো গাঁওখনৰ বাদে অন্য বিশেষ ব্যক্তিয়ে গম নেপায় সেয়েহে প্ৰচাৰ মাধ্যমত মিডিয়াৰ যোগেদি এই বিষয়বস্তুবিলাক বহুল প্ৰচাৰলৈ প্ৰচাৰিত কৰাৰ এটা সুযোগ পায় সেয়েহে গাঁও অঞ্চলত বেপাৰ বাণিজ কৰা বা বিভিন্ন দোকান পোহাৰ দি যেনেধৰণে ভিতৰুৱা অঞ্চলত মানুহবিলাকে দিয়ে ঠিক সেইবিলাকো এই প্ৰচাৰ মাধ্যমে মিডিয়াৰ যোগেদি বিভিন্ন দূৰলৈ প্ৰচাৰ কৰি যাব পাৰে আৰু গাঁৱৰ ভিতৰুৱা অঞ্চলত কিছুমান খেলপথাৰ আছে চৰণীয়া পথাৰ আছে তাত সেইবিলাকতো সৰু সৰু ল'ৰা ছোৱালী যুৱক যুৱতীয়ে বিভিন্ন ধৰণৰ খেলা ধূলা নৃত্য গীত আদি কৰি গাঁও সমাজলৈ বহুতো গৌৰৱ কঢ়িয়াই আনিছে কিন্তু গৌৰৱ কঢ়িয়াই আনিলেও গাঁওখনৰ ভিতৰতেই আবদ্ধ হৈ থাকে সেয়ে এই বিষয়বস্তুবিলাক গাঁৱৰ জ্যেষ্ঠ বা জ্ঞান গুণী জ্ঞানী ব্যক্তিসকলে মিডিয়াৰ যোগেদি এইবিলাক প্ৰচাৰ মাধ্যম কৰাই গাঁওখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ মানসেৰে শিশুসকল বা যুৱক যুৱতীসকলক উৎসাহ দিয়াৰ মানস কৰি আহে